কুকুৰা হেৰি পুহি পোহা হৈছিলে কুকুৰাৰ কণী চেঁচা পৰিলে বুলি ক'লে ঘোলা হয় একৈছ দিনত কুকুৰা পোৱালি সেই ওলাই কুকুৰা সময়মতে দানা পানী দিব লাগে কুকুৰা পোৱালি এমাহ দুমাহ তিনি মাহত কণী পাৰে কুকুৰা বহুত হেৰি উন্নতি কৰে কুকুৰা ভালদৰে সময়মতে দানা পানী দিলে দৰৱপাতি খোৱালে বেমাৰ আজাৰ নহয় বহুত দিনে থাকে কুকুৰা সঁচটো কুকুৰা পুহিলে বুলি ক'লে সময়মতে চাব লাগে দানা পানী দিব লাগে কুকুৰা এটা গঁৰাল লাগে গঁৰাল উপৰিও চাই থাকিব লাগে কুকুৰা কণীয়ে মানুহক বহুত কেতিয়াবা বিপদৰ টাইমত কণী বিকিও বহুত টকা উপাৰ্জন কৰা হয় কুকুৰা পুহিলে বুলি ক'লে সৰহকৈ পুহিলে এটা লাভ হয় লাভ কৰি মানুহে বহুতো উন্নতি কামত উন্নত হয় সেইকাৰণে কুকুৰা পুহিব লাগে কেতিয়াবা বেমাৰ হয় বুলি দৰৱপাতি ঔষধ বেজীও দিয়া হয় সময়মতে পোৱালি ওলালে কুকুৰা উমনি দিলে পোৱালি ওলালে বুলি ক'লে ঠাণ্ডা পাব নালাগে গৰম গৰম দি থ'ব লাগে গৰমৰ কাৰণে কাৰেণ্টৰ গৰম দি থ'ব লাগে বা সময়মতে চাব লাগিব দানা পানী দিব লাগিব সেইকাৰণে কুকুৰা পুহিলে লাভ বুলি ভাবোঁ আৰু কুকুৰা চাবলৈ কৰিবলৈ সুবিধা হেৰি কুকুৰা পুহি মানুহে উন্নতি কৰা দেখি আমিও ধৰক কুকুৰা পুহিবলৈ ল'লোঁ লৈ মেলি কণী বিকিও পইচা পোৱা হয় বা কুকুৰা বেছিও পইচা পোৱা হয় সেয়াই কুকুৰা পোহা কথা কয় ইয়াতে সামৰণি মাৰিলোঁ